মই ভৱিষ্যতে শিকিবলে বুলি আশা কৰিলেও বা মনটো থাকিলেও বয়সে নকয় এতিয়া মোৰ সাতষষ্ঠি বছৰ বয়সত মইনো আৰু কি শিকিম তথাপিতো মন এটা মনটোনো সদায় গৈয়ে থাকে মন বেগী মনটোৱে কৰিবলৈ কয় কিন্তু বয়সে নকয় চকু তকুবোৰো এতিয়া অসুবিধা নাই মই নকৰোঁ মোৰ ওচৰত আৰু অন্যনো কিনে তাঁতৰ ফুলবিলাক আছে তাঁতৰ সা সঁজুলিবোৰ আছে এইবোৰেই আছে কিন্তু বিক্ৰী কৰিব পৰাকে এতিয়া আমাকে বয়স নাই গাত বলো নাই নিজৰ মনৰ খুচি কাৰণে সেই তাঁতখন অসমীয়া তাঁতখন বওঁ আগৰে পৰা বৈ থকা এনেই এইখিনি মোৰ বৰ হেঁপাহ নাই বেচা কিনা আও গুঠিবলে চিলাই কৰিবলে এতিয়াও মই ক'তনো সময় পাম আৰু চকুৰে নেদেখোঁ এইখিনি নেলাগে নিশিকোঁ মনটোৱে কয় শিকিবলে কিন্তু আগবাঢ়িবলে মন যায় পিছ মন নাযায় বয়সেহে আৰু পিছ পেলাই থৈছে নিশিকা কামটো সেইটোৱে এতিয়া আমি হাত ভৰি কঁপিব লাহেকে হেৰি কৰিব ক'তনো আমি ষ্টাইল মাৰিব পাৰিম ষ্টাইলৰ বস্তু মনত ৰাখি কিনে আকৌ চানেকি বনাব পাৰিম নোৱাৰিম গতিকে সেইখিনি নকৰোঁগে আৰু কৰাৰ ইচ্ছা নাই এই এই গাঁৱলীয়াকে আমি নিজে কটা কাপোৰ কানি এইবোৰ হেৰিবোৰ আছে খালী কৌশলবোৰ এইখিনি পাৰিম দেখুৱাই দিবও পাৰিম আন এজনক শিকাই দিবও পাৰিম আৰু সেনেকে আমাৰ পাৰ্গত হিচাপে শিকিও আহিছে সকলোৱে এইটোৱে আৰু